হেল্ল' অঁ এইখন এই গুটি বীজৰ দোকান নহয় জানো অঁ এই এই হাইব্ৰিড গুটিবোৰ আছে নেকি এই কলদিলীয়া যে এটা আছে হেৰি বন্ধাকবি বন্ধাকবি কলদিলীয়া গুটিটো আছে নেকি এই নাই মই কলদিলীয়াটো মানুহে বহুত বিচাৰে মানে কলদিলীয়া বন্ধাকবিটো খাবলৈ ভাল

এই নহয় সেই কলদিলীয়াটোহে বেছি ভাল মই এইটো ইমান পচন্দ নকৰোঁ বাৰু হেৰি হেৰিটো এই মূলা যে খাচীকটা মূলাটো পোৱা হ'ব নেকি না না না খাচীকটা মানে কি খাচীকটা যিটো মূলা হয় সেইটো আলুৰ তলিত দি থ'লে সেইটো মানে বহুত ডাঙৰ হ'লেও কোমল হৈ থাকে সেইটো মানে হেৰি নহয় সেইটো মূলাহে ভাল এই মূলাবোৰ কিবা খেৰখেৰিয়া নিচিনা ইমান ভাল নালাগে খাচীকটা যদি মূলাটো পোৱা যায় গুটিটো সেইটোৱে লাগিছিলে মোক অলপ এই ইমান সোনকালে হোৱাটোও নহয় মানে যিটো খাচীকটা সেইটোৱেই লাগিছিলে কি তাৰমানে নহ'ব নেকি অঁ হ'ব অঁ হ'ব বাৰু ৰাখিছোঁ